মোৰ আটাইতকৈ গৌৰৱান্বিত সাফল্যৰ ক্ষেত্ৰত মই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মই দুহেজাৰ বিছ বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ সন্মান লাভ কৰিছিলো তাতে মই গৌৰৱ অনুভৱ কৰোঁ আৰু বৰ্তমান মই স্নাতকোত্তৰ ডিগ্ৰীধাৰী